অঁ ভাস্কৰজ্যোতি কৈ আছিলে মই অভিষেক বৰাই কৈ আছিলোঁ মই আপোনাৰ মানে আহোম কিংডমৰ বিষয়ে জানিব বিচাৰিছিলোঁ আপোনাৰ পৰা আহোমৰ বিষয়ে তেওঁলোকে ক'ৰ পৰা কিদৰে আৰম্ভ হৈছিলে আহোমৰ কিং আহোমৰ ৰাজত্ব অঁ

অঁ অঁ হয় অঁ হয় ঠিক অঁ ঠিক আছে মই আপোনাক লগ পাই পেলাই ভালকৈ জানি ল'ম আহোমৰ কিংডমৰ বিষয়ে অঁ ঠিক আছে বাৰু হ'ব দিয়ক